নলবাৰী অঞ্চলত মূল সাংস্কৃতিক উৎসৱ হ'ল দহমি এই দহমিটো আজি সেই নতুন নাম পাইছে বিহু আমি সৰু থাকাতে বিহু নামটো শুনাই নাছিলোঁ দহমি আছিল আমাৰ মাঘৰ দহমি বৈহাগৰ দহমি আৰু কাতি মাটিৰ দহমি এই তিনটা দহমি আছিল এই দহি আমি পালন কৰছিলোঁ পিছত দেখলোঁ কিতাপ পাতি যেতিয়া পঢ়িবা পৰা হ'লোঁ এই ইয়াকে বিহু বুলি কয় কিন্তু নলবাৰীৰ এটা নিজস্ব উৎসৱ আছে যেনে নলবাৰীত এটা ভাঠলী উৎসৱ আছে এই ভাঠলীটো হয় কি কোনো কোনো অঞ্চলত কোনো কোনো গাঁৱত কোনো এটা দিনত বহাগ মাহৰ কোনো এটা দিনত ভাঠ ভাঠলী উৎসৱ কৰে যেনে যেনে ধৰক ৰামপুৰত বিছদিনীয়া ভাঠলী এই বিছদিনীয়া ভাঠলীটো মানে বহাগৰ বিছ তাৰিখৰ দিনাখান ৰামপুৰৰ ভাঠলী হয় সেইকাৰণে বিছদিনীয়া ভাঠলী বুলি কয় সেই দিনাখন সেই বাঁহ গছৰ পাৰা তোলেই বাঁহ গছ এডালত হেৰি কৰি কাপোৰ চাপোৰ মেৰাই বাঁহ গছ পূজা পূজা কৰে সেইটো উৎসৱ ভাঠলী উৎসৱটো অন্য ঠাইত নাই কিন্তু নলবাৰী অঞ্চলত এই বস্তুটো এতিয়াও আছে তাৰ পিছত ধৰ্মীয় উৎসৱ হ'ল মূলত দুৰ্গা পূজা আৰু ৰাস পূজা নলবাৰীৰ প্ৰায় ভাগ ঠাইতে প্ৰায় ভাগ ঠাই বজাৰ চজাৰত আজি কালি বজাৰ বা য'ত অলপ উন্নত হৈছে সেই ঠাইবিলাকত দুৰ্গা পূজাতো হয়ে আমি সৰু থাকোঁতে টিহু বৰমা নলবাৰী এইবিলাকত দুৰ্গা পূজা হৈছিল আজি কালি দুৰ্গা পূজা ঠায়ে ঠায়ে হয় এতিয়া অকৌ ডাঙৰ এটা উৎসৱ আছিল কি ৰাস উৎসৱ এই ৰাস উৎসৱটো নলবাৰীৰ ৰাস চবচে ডাঙৰ আছিল টিহু নলবাৰীৰ ৰাস ডাঙৰ আছিল তাৰ পিছত নলবাৰীৰ ভিতৰত সেইফালে পশ্চিমে পাটাচাৰকুচিতো ৰাস উৎসৱ হয় এইবিলাক উৎসৱো নলবাৰীৰ উৎসৱ আছিল এতিয়াও চলি আছে এতিয়া ৰাস উৎসৱটো বহুত ডাঙৰ হৈছে নলবাৰীৰ ৰাসটো যথেষ্ট ডাঙৰ হ'ল যথেষ্ট হেৰি চলে উৎসৱৰ যথেষ্ট পয়োভৰ চলে নলবাৰীৰ ৰাসত ঠিক তেনেকৈ আন কিছুমান উৎসৱ আছে ধৰ্মীয় উৎসৱ যেনে কিছু কিছু গাঁৱত কালী পূজা হয় আৰু এটা ধৰ্মৰ লগত বা পূজা পাতলৰ খুব এটা সম্পৰ্ক নথকা আন এটা উৎসৱ আছে খুব হেৰি সেইটো হ'ল মহোহো উৎসৱ এই ফাগুন ফাগুন মাহৰ পুৰ্ণিমাৰ দিনা মহ খেদে মহ খেদা মানে সৰু চৰু সৰু ডেকা কিশোৰ ল'ৰা ছোৱালীবিলাকে টাকোন লৈ ঘৰে ঘৰে মহ খেদা উৎসৱ পাতে তেওঁলোকে ভিক্ষা হেৰি কৰে আৰু আমাৰ মনত আছে মহ খেদা উৎসৱত যিবিলাক ল'ৰা ছোৱালী মহ খেদবা আহে তেওঁলোকক পিঠা দিছিল বাকীটো পইচা আকৌ চাউল টাউল দিছিলে কিন্তু তেওঁলোকক পিঠা দিয়া এটা নিয়মে আছিল এই মহ খেদা উৎসৱটো অন্য ঠাইত নাই উজনিৰ ফালে নাই কিন্তু আমাৰ নলবাৰী উৎসৱত নলবাৰী অঞ্চলত মহ খেদা উৎসৱটো এতিয়া এই টিভি চিভি ইত্যাদি ওলোৱাৰ পিছত এইটো বেছি প্ৰাধন্য পাইছে বহুতেই বিভিন্ন ঠাইৰ মানুহে জনা হৈছে আমি সৰুতেওঁ এই বহাগ মাহটো তেতিয়া ঠাণ্ডা পৰে এই গলোত কাপোৰ এখান মেৰিয়াই লৈ হাতত টাকোনডাল লৈ মহ খেদবা গেছ্লোঁ তাতে এটা ভালুক আছিল এটা ল'ৰাক এই কল চোচনি মেৰাই দি ভালুক কৰছিল আৰু তাক ভালখুলকা বুলি কৈছিল সিওঁ সেই ম'হ খেদাৰ গীত যিবিলাকে গীত গাই থাকবু তাৰে মাজত নাচি নাচি সিওঁ গীত গাইছিল এই তাক ভালখুলকা বুলি কৈছিল এই এইবিলাকে আৰু নলবাৰীৰ উৎসৱ সকলো ঠাইৰে উৎসৱ একেয়ে মোটামুটি